ঔপন্যাসিকা ৰীতা চৌধুৰীৰ মায়াবৃত্ত উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ পুতি হৈছে মোৰ অন্যতম প্ৰিয় সাহিত্যিক চৰিত্ৰ উপন্যাসখনত প্ৰচলিত সমাজত এগৰাকী নাৰীয়ে জন্মৰ পিছৰে পৰা ভোগ কৰা শোষণৰ ছবিখনৰ বৰ্ণনাৰ লগতে প্ৰতিবাদৰ ছবিখনো অংকন কৰা দেখা পোৱা যায় পুতিৰ জীৱনক লৈয়ে উপন্যাসখনৰ কাহিনী ভাগ আগবাঢ়িছে শৈশৱৰ পুতিয়ে কৈশোৰত নীৰা নামেৰে পৰিচিত হৈছে পুতিৰ জন্ম হৈছিল পুৰুষ আকাংক্ষাৰ পৰা পুত্ৰ আকাংক্ষাৰ পৰা আৰু সেই আকাংক্ষাক ব্যংগ কৰি তাইৰ জন্ম হৈছিল চাৰিটাকৈ ধুনীয়া ধুনীয়া সন্তানৰ পিতৃ মাতৃৰ কাৰণে তাই হৈ পৰিছিল এটা অবাঞ্চিত অংশ যাক পেলাই দিবৰ মন যায় কিন্তু নোৱাৰি মাক দেউতাকৰ পুত্ৰ লাভৰ আশা থকাৰ পিছত জন্ম পোৱা ক'লা বৰণৰ পুতিয়ে শৈশৱৰে পৰা ককৰ্থনাৰ বাহিৰে আৰু একো পোৱা নাছিল কেৱল গাৰ বৰণ ক'লা হোৱাৰ বাবেই পুতিক ঘৰৰ মানুহে বাৰে বাৰে কথাৰে আঘাত কৰিছিল এইয়া আছিল প্ৰচুৰ জীৱনী শক্তিৰে ভৰি থকা পুতিক হৰুৱাই দিয়াৰ একোপাত অস্ত্ৰ তাইৰ নিজৰ মাক দেউতাকে তাই জীয়াই নথকাটো বিচাৰিছিল সৰুৰে পৰাই মাক দেউতাকৰ পৰা পোৱা ককৰ্থনা অনীহাই কিন্তু তাইক মাৰি পেলাব পৰা নাছিল তেজীমলাৰ সাধুৰ তেজীমলাৰ শীৰ্ষক চৰিত্ৰটোৰ সৈতে ঔপন্যাসিকাই পুতিৰ চৰিত্ৰটোক তুলনা কৰিছে এগৰাকী নাৰীয়ে পুৰুষতান্ত্ৰিক সমাজ এখনৰ পৰা লাভ কৰা শোষণৰ শেষতো যে পুনৰ জী উঠিব পাৰে সেই কথাৰ সৈতে ৰজিতা খোৱাই পুতি চৰিত্ৰটোক ঔপন্যাসিকাই এটা সৱল চৰিত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা দেখা গৈছে শৈশৱৰে পৰা তেজীমলাৰ সাধুটোৱে প্ৰভাৱিত কৰা ছোৱালীজনীয়ে তেজীমলাৰ দৰেই মৰি মৰিও জী উঠিছে একেটা প্ৰতিবাদী কণ্ঠৰে বিয়াৰ পিছতো তাই প্ৰথমৰে পৰাই স্বামী ব্ৰজেনৰ প্ৰতিটো নক'বলগীয়া কথাৰে দৃঢ়তাৰে বিৰোধ কৰিছে ব্ৰজেনৰ সন্দেহৰ তাৰ প্ৰহাৰৰ নীৰাই প্ৰতিবাদ কৰিছে কেতিয়াবা নীৰৱতাৰে আৰু কেতিয়াবা কথাৰে নীৰৱতাও যে প্ৰতিবাদৰ এক ধৰণ হ'ব পাৰে ইয়াৰ উদাহৰণ আমি এই চৰিত্ৰটোৰ মাজেদি দেখিবলৈ পাওঁ এই চৰিত্ৰটোৰ পৰা এগৰাকী নাৰীয়ে যে তীব্ৰ প্ৰতিবাদী কণ্ঠৰে পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে ইয়াৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে বাৰে বাৰে প্ৰতিবাদ তুলি নিজক আগুৱাই নিব পাৰে সেই বিষয়ে শিকিব পাৰি লগতে এই চৰিত্ৰটোৱে যিবোৰ প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদৰ প্ৰত্যেকটো সংলাপেই এটা এটা আমোদজনক সংলাপ হৈ পৰিছে তেনে ধৰণৰ এটি সংলাপ হ'ল আমাৰ ঘৰত মাইকী হাজিৰাত কাম কৰা নন্দলালৰ ঘৈণীয়েকেও আপোনালোকতকৈ ভাল কথা পাতে এনে ধৰণৰ আমোদজনক সংলাপেৰে নীৰাৰ মুখৰ সংলাপসমূহক ঔপন্যাসিকাই গঢ় দিছে